হেল্ল' হেল্ল' এইটো এম আই ষ্ট'ত লাগিলেনে ফোনটো অঁ অ'কে মই আপোনালোকৰপৰা এটা হেডফোন কিনিছিলোঁ কেইদিনমান আগত কেইদিন মানে ফিফটিন ডেজমান হৈ গ'ল ফিফটিন ডেজ মমানেই হৈছে আপোনালোকৰপৰা এম আই এটা এম আইৰ এটা হেডফোন কিনিছিলোঁ এইটো নাইন হণ্ড্ৰেড নাইনটি নাইন চথিং আছে অঁ নাইন হণ্ড্ৰেড নাইনটি নাইনেই আছিলোঁ অঁ অঁ হেডফোনটো আপোনালোকে ৱেৰেণ্টি দিছিলে মোক এক বছৰ ৱেৰেণ্টি আছে এইটো আছে এইটো আছে বহুত কিবাকিবি বুজাইছিলে কিন্তু এতিয়া গৈ মই ফিফটিন ডেজ ইউজ ভালকৈ কৰাই নাই কিন্তু মোৰ হেডফোনটো বেয়া হৈ থাকিলে এইটোতো কোনো কথা নহয় ন ইমান দাম দি বস্তুটো কিনিলোঁ কিন্তু ইমান সোনকালে যদি বস্তুটো বেয়া হৈ যায় এইটোতো মোৰ বহুত ডাঙৰ এটা ল'চ হৈ গ'ল ত' ৱেৰেণ্টিটো মই পাই যাম মই জানো গ'লে ৱেৰেণ্টি আপোনালোকে দিব কিন্তু ৱেৰেণ্টি দিলে মোৰতো এতিয়া যোৱা অহা এইটো এটা বেলেগ প্ৰব্লেম হৈ গৈছে ন অঁ তো ইমান বেয়া বস্তুত হ'ব নালাগে যদি আপোনালোকে বিকোতে ইমান কম কৰা নাই অলপমানো মোক ডিচকাউণ্ট দিয়া নাই এতিয়া বেয়া হৈ গ'লে এতিয়া আপোনালোকে বেলেগ বেলেগ এক্সকুজ দেখালেতো নহ'ব ন অ'কে অ'কে ঠিক আছে তেনেহ'লে মোৰতো আৰু উপায় নাই এতিয়া ইমান টকা দি বস্তুটো ল'লোঁ যেতিয়া এতিয়া এনেই পেলাই থাকিব নোৱাৰিম অ'কে মই যাম আপোনালোকৰ ষ্টৰত অঁ মোক আপুনি টকাটো ৰিফাণ্ড কৰি দিব পাৰিব নেকি অঁ ৰিফাণ্ড নহ'ব অ'কে বস্তুটো তেনেহ'লে মোক ৰিটাৰ্ণ কৰি দিব বেলেগ এটা মোক দিব কিন্তু এটা কথা আছে মোক মই কিন্তু বেছি টাইম নলওঁ মোক সোনকালে সোনকালে কৰি দিব বস্তুটো কাৰণ কি মোৰ বহুত ইম্পৰ্টেণ্ট হৈ আছে এতিয়া হেডফোন এটা অঁ আৰু এটা কথা কৈ দিওঁ কিন্তু আপোনালোকে কোম্পানীক জনাব এনেকৈ বেয়া বস্তু বিকিব নালাগে আপোনালোকৰ বেলেগ কাষ্টমাৰ আহিলেও এনেকুৱা যদি দিয়ে তেনেহ'লে আপোনালোকৰ বিজনেচটোৱে বেয়া হৈ যাব অঁ সেইটোৱে অ'কে তেনেহ'লে মই আজি ইভিনঙত যাম আপোনালোকৰ ষ্টৰত গৈ এইটো ৰিটাৰ্ণ কৰি লৈ আহিম অ'কে ঠিক আছে থেংক ইউ